মই ইন্টেৰিঅ'ৰ ডিজাইনাৰ গীতাশ্ৰীয়ে কৈছো কওকচোন অঁ হয় আপোনাৰ কেনেকুৱা ধৰণৰ বনাব লাগিব বিচনা আলনা কেনেকুৱা ধৰণৰ ৱাৰ্ডড্রব অঁ কালাৰিং চালাৰিংখিনি চাব লাগিব

কাইলে অঁ আজি যাব পৰা নাযাব বাৰু আজি মই এফালে খুউৱ ব্যস্ততা আছো আপুনি তেতিয়া মই কাইলে চাই ল'মগে আপোনাৰ এড্ৰেছটো দি দিব খালী মোক অঁ অঁ মেচেজ কৰি দিব

খালী খালী মেচেজ কৰি দিব এড্ৰেছটো ঠিক আছে